অঁ বাইদেউ অঁ ভাল নে অঁ মই ভাল ভাল চিনি পাইছে নহয় অঁ মই মানে আপোনাৰ তাত যাবলগীয়া আছিলে অলপ অঁ এই কাপোৰ দুজোৰ মান ল'বলগীয়া আছিলে মই পাটৰ কাপোৰ দুযোৰ মান ল'ম বুলি ভাবিছিলোঁ তাৰ মানে বিয়া এখন আছে অঁ মানে কিনা নাই নহয় অলপ দিন হ'লতো কেনেকুৱা এতিয়া মানে দামটো কেনেকুৱা চলি আছে

অঁ মোক মানে পাটৰ কাপোৰ লাগে মানে মোক একে সৰু সৰু বুটা থকা তেনেকুৱা লাগিছিল মানে তেনেকুৱা ভাবিছিলোঁ মই এযো এযোৰ ধৰক গুণা ফুলৰ হ'লে আৰু এযোৰ সূতা ফুলৰ হ'লে হ'ব তেনেকুৱা মই এনেকে ভাবিছিলোঁ আৰু নতুন কি আহিছে হয় হয় হয় মুগাৰো আছে ন মুগাৰ মুগাৰ মুগাৰ কেনেকুৱা চলি আছে দাম আঠাইছ মান অঁ মই বাৰু মানে ভাবিছিলোঁ তাকে আৰু অলপ দামটো অলপ চাই মেলি দিলে ভাল লাগিব সেই কাৰণে মই বোলো যাওঁ কেতিয়া মানে যাব পাৰিম এই আজৰি থাকিলে হয় নি ৰং মানে এযোৰ মই একেবাৰে পাতল আকাশী নীলা তেনেকুৱা ধৰণৰে মানে পাতল ৰং ল'ম আৰু এযোৰ মানে ৰাতি পিন্ধিবলৈ লাগে আৰু অকণমান মেৰুণ বা তেনেকুৱা ধৰণৰ ৰং ল'ম বুলি ভাবিছোঁ আৰু ঠিকে আছে ঠিক আছে হ'ব বাৰু তেতিয়া হ'লে মই পৰহিলে আবেলি মানে যাওঁ ঠিক আছে দিয়ক হ'ব ৰাখিছোঁ অঁ